অঁ ডি কে মই এডাল হেডফোন কিনি আনিছিলোঁ দোকানৰ পৰা সিদিনা আমাৰ চাৰিআলি দোকানৰ পৰাই হেডফোনডাল মানে তাত নাচালোঁ মই খুলি পিনি ভালকৈ নাচালোঁ মানে ঘৰত আহি চাইছোঁহি হেডফোনডাল বেয়া মানে ছাউনটো এটা এফালে শুনে এফালে নুশুনে কেতিয়াবা কমকৈ শুনে কেতিয়াবা যাতকৈ নুশুনেই আকৌ এডোখৰ ছিগা মানে অকণমান মই সেইকাৰণে সেইডাল দোকানত গৈ বদলি কৰি আনোগৈ নি বদলি কৰি আনোগৈ বুলি ভাবিছোঁ আৰু নহ'লে ব'ল দুটাই গৈ পিনি হেডফোনডান বদলিয়েই কৰি আনোগৈ অঁ অঁ হ'ব দে তই আহিবি অঁ